হয় বলিউড আৰু টলিউড ভাৰতৰ সকলো ঠাইতে ফেশ্বনৰ ট্ৰেণ্ডক প্ৰভাৱিত কৰিছে আজিৰ যুগৰ যি প্ৰজন্ম হয় তেওঁলোকে বলিউড বা টলিউডৰ পৰা ড্ৰেছ পোচাক তেনে ধৰণৰ পৰিধান কৰিবলৈ চেষ্টা কৰে মোৰ ভালপোৱাত বলিউড আৰু টলিউডৰ চিনেমা হৈছে চেন্নাই এক্সপ্ৰেছ ষ্টুডেণ্ট অফ দা ইয়েৰ বাঘী আৰু টলিউডৰ হৈছে বাহুবলী এই এইকেইখন ফ্লিমৰ পোচাককিখন মোৰ খুবেই ভাল লাগে পোচাক যি যি পৰিধান কৰে হিৰ'ইন কেইজনীয়ে আৰু মই কোনো চিনেমাৰ পৰা পোচাক সৃষ্টি কৰিবলৈ চেষ্টা কৰা নাইকিয়া আৰু চেষ্টা কৰিলেও নহয় তেনেধৰণে সেইবাবে চেষ্টাও কৰা নাই মই